আচ্ছা অঁ মই পৰ্ণৱ বৰুৱাৰ দেউতাকক লগত কথা পাতিব বিচাৰিছোঁ আপ হয় হয় হয় মই আচলতে তাৰ মিউজিক টিচ্চাৰ ই মোৰ ওচৰত গান শিকিবলৈ আহে আপুনি চিনি পাই চাগে মোক হয় আপোনাক এটা আপোনাক বিশেষ কথা এটাৰ কাৰণে আপোনাক ফোনটো কৰিলোঁ আপুনি কথাটো খুব বেছি চিৰিয়াছলিও নল'ব কথাটো তথাপি মই ভাবিছোঁ এজন শিক্ষক হিচাপে অভিভাৱক জনোৱাটো ভাল

মানে যেনে ধৰক সি একেবাৰে তাৰ সেই ক্লাছটোত মন নিদিয়া হৈছে

অঁ অঁ বুজি পাইছোঁ বুজি হয় হয়

অঁ অঁ বুজিলোঁ মই কথা তেতিয়াহ'লে কি হয় আচলতে

হয় হয় হয় হয় হয় হয় হয় হয় হ'ব বাৰু ঠিক আছে বাৰু হ'ব হয় ধন্যবাদ